মই ফ্লিপকাৰ্টৰ পৰা এখন ফেন অৰ্ডাৰ কৰিছিলোঁ ফেনখন আহিল দুমাহমান ফেনখন ঠিকেই চলি আছিলে তাৰ পাছত ফেনখন বেয়া হৈ গ'ল আৰু পাছত মই মেকানিক আনি দেখালোঁহি মেকানিকে ক'লে যে এইখন ফেন ভাল কৰাতকৈ নতুন এখন কিনি অনাই ভাল হ'ব কাৰণ ফেনখন ভাল কৰিলে নতুন ফেনতকৈ বেছিকৈহে পইচা খৰচ হ'ব